ন হাজাৰ নশ নিৰান্নব্বৈ দহ হাজাৰ দুশ ত্রিছ এক লাখ দহ হাজাৰ দুশ বাৰ দুই লাখ তিনি হাজাৰ চাৰিশ বিশ পঁচিছ লাখ আঁঠাইছ হাজাৰ আঠশ নিৰান্নব্বৈ